হেল্ল' ছাৰ হয়নে মই ছেৰিকালছাৰৰ ওপৰত ৰিছাৰ্চ কৰিম বুলি ভাবিছিলোঁ আপুনি মোক দুটামান টপিকৰ ওপৰত অকণমান ক'ব পাৰিব নি কোনকিটা টপিকৰ ওপৰত কৰিব পাৰি ৰিচেণ্ট টপিক কেইটামানৰ ওপৰত

বিশেষ ঠাই আছে নেকি অ' ফিল্ড ষ্টাডিৰ কাৰণে ঠিক আছে ছাৰ মই বিছ ফেব্ৰুৱাৰী ভিতৰত আপোনাক লগ পোৱাকৈ যাম আপোনাৰ লগত তেতিয়া ভালকৈ ডিছকাছ কৰি ল'ম টপিকটোৰ ওপৰত ঠিক আছে হ'ব